বছৰটোৰ পহিলা মাহ বুলি ধৰা হয় জানুৱাৰীক জানুৱাৰীত আমি পিকনিক খাবলৈ যাওঁ কাৰণ বছৰৰ প্ৰথমতেই আনন্দ কৰিবলৈ মন যায় ক'লৈ যাম কি কৰোঁ এনেকুৱা সিদ্ধান্ত নাহে আমাৰ যাৰে যেনেকুৱা মন যায় আমি ওলাওঁ নিৰ্দিষ্ট জেগা লওঁ বিশষকৈ আমি সোৱণশিৰিলৈ যাওঁ ওচৰৰ পাজৰৰ পৰিয়ালো দুই চাৰিজন গোট খাই লওঁ ঘৰতে সকলো বস্তু যা যোগাৰ কৰি আমি তাত কেৱল ৰন্ধা বঢ়া কৰিবলৈহে থওঁ পিকনিকলৈ গৈ কিন্তু বহুত ভাল লাগে কাৰণ আমি তাত যথেষ্ট আনন্দ কৰোঁ উপভোগ কৰোঁ ঘৰৰপা ডি জে লৈ যাওঁ তাত নাচ বাগ কৰোঁ ৰান্ধি বাঢ়ি খাওঁ দিনটো এইভাগতেই অতিবাহিত কৰোঁ কাৰণ গোটেই বছৰটোতো আমি একেৰাহেই কামতেই ব্যস্ত হৈ থাকিবলগীয়া হয় কামৰ মাজে মাজে আমি জানুৱাৰী মাহত ওলাই যাওঁ পিকনিক খাবলৈ